হেল্ল' অঁ হেল্ অঁ কোৱা অঁ আমাৰ দোকানত ফেন পাবা অঁ ফেনৰ বহুত দাম অঁ ফেনৰ এই ষ্টেণ্ড ফেনৰে দুহেজাৰ আৰু পাংখাখন অঁ পাংখাখনৰতো তিনি হেজাৰ তিনি হেজাৰ আছে পাঁচ হেজাৰ আছে সাত হেজাৰ আছে অঁ আমাৰ বস্তু ভাল আকৌ তুমি আৰু যি বস্তু লোৱা লি মানে বস্তু বিচাৰা তাকে পাবা আমাৰ চব ভাল বস্তু দামী দামী বস্তুহে পাবা মোক একাউণ্ট

তিনি হেজাৰ লাগিব তিনি হেজাৰ তিনি হেজাৰ অঁ এই কম হৈছে নহয় এই আগ আগতে লৈছিলা এই ইলেক্ট্ৰিকেল বস্তুবোৰ বৰ দাম বাঢ়িলে আজি জানানে

অঁ ঠিক আছে তুমি দু দুহেজাৰ দিবা চিনাকি বুলি অঁ চিনাকি বুলি দুহেজাৰত দিম আৰু অ' আজিকালি ফ্ৰিজৰ কি কৈছা বহুত দাম হ'ল তুমি কেনেকুৱাটো লোৱা আকৌ ফ্ৰিজ অঁ ভাল কুৱালিটিটো আজিকালি প পঁয়ত্ৰিছ হাজাৰ হ'ল নহয় অঁ ঠিক হ'ব ঠিক আছে বাৰু তুমি বাৰু দোকানলৈ আহিবাচোন চাই মেলি ল'বাহি অঁ মিলাই কৰি অঁ মিলাই কৰি দুইটা বস্তু দিম বাৰু আৰু কিবা লাগিব নেকি ছোলাৰ পোৱা যায় ছোলাৰো আছে ছোলাৰো পোৱা যায় ছোলাৰৰ দাম পাঁচ হেজাৰ ধৰা এই কুৱালিটী লৈ আছে কোনোবা এটা কুৱালিটি পাঁচ হাজাৰ হ'ব তুমি আহা অঁ ঠিক আছে হ'ব